দেলিকেচি হয়নে মই কফি অৰ্ডাৰ কৰিছিলোঁ মই বিশেষ কাম এটাৰ কাৰণে বেলেগ এফালে আহিবলগা হ'ল গতিকে মোৰ গৈ পোৱা পলম হ'ব আপোনালোকে বস্তুটো মই গৈ পোৱালৈকে গৰম হৈ থকাকৈ কিবা এটা ব্যৱস্থা কৰি পঠাব ঘৰলৈ যাতে বস্তুটো মই গৈ পোৱাৰ পাছত গৰম হৈ থাকে